অঁ হয় নমস্কাৰ কওকচোন হয় কওক

আচ্ছা আপোনাক ঠিক আছে বাৰু মই কিমান তাৰিখে লাগিব আচ্ছা টুয়েণ্টি চিক্স নহ্ অঁ আপোনাক কি লাগিব থালী নন ভেজ লাগিব নে ভেজ লাগিব নন ভেজ লাগিব আৰু আপুনি পাৰ প্লেট কৰিবনে আপনাৰ চিষ্টেমটো কেনেকুৱা হ'ব ত' পাৰ প্লেট ত' যদি কি কি থাকিব তাতে আপোনালোকৰ আইটেমটো কি কি হ'ব মানে কি হিচাপত আপুনালোকে কৰিব হয় আচ্ছা হ'ব বাৰু আমি পাৰ প্লেট নকৰোঁ আমি কেইজন ট'টেল মানুহৰ কাৰণে বনাম ট'টেল আপোনালোকৰ মানুহ কেইজন এশজন মানুহৰ কাৰণে বনাব লাগিব ঠিক আছে হ'ব টুয়েণ্টি চিক্সৰ কাৰণে মই পাৰিম কৰিব কাৰণে অঁ থেংক ইউ